এই মই হস্পিতালৰ পৰা কৈছিলোঁ নাৰ্চ গৰাকীয়ে আপোনাৰ গাটো এতিয়া ভালে আছে নে ভাল পাইছে দৰৱ পাতিবিলাক সময়মতে খাই আছে অ অ

অ' খাই থাকিব গোটেই ক'ৰ্চ কম্প্লিট কৰিব তেতিয়া এনেও ভাল হৈ যাব বাৰু ভাত পানী খোৱা বোৱা হ'ল আৰু দৰৱ দৰৱখিনি টাইমে টাইমে ল'ব আকৌ পাহৰি নাযাব